বৰ্তমান যুগত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্য়াৰ অগ্ৰাসনৰ সময় আগৰ দিনত যেতিয়া ইণ্টাৰনেট টি ভি আদিৰ দৰে মাধ্য়ম নাছিল সেই সময়ত অসমীয়া ভাষাৰ গুৰুত্ব আছিল এতিয়াৰ যুগত সকলো ক্ষেত্ৰতেই ইংৰাজী ভাষাৰ দৰকাৰ তেনে ক্ষেত্ৰত প্ৰত্য়াহ্বানৰ সন্মুখীন হ'ব লগা হৈছে অসমীয়া বাধ্য়তামূলক হোৱাৰ ক্ষেত্ৰতো বিভিন্ন সমস্যা দেখা যায় তথাপিও অসমীয়া ভাষাটোৰ অতি প্ৰয়োজন অসমীয়া ভাষা জানিলে নিজৰ ভাষাত ল'ৰা ছোৱালীয়ে বেছিকৈ শিকিব পাৰিব অসমীয়াৰ সেইকাৰণে গুৰুত্ব বেছি গতিকে ইয়াৰ বাবে প্ৰয়োজন আছে ভালকৈ বাধ্য়তামূলক কৰাৰ